মই বেটাৰ ৱেবছাইটৰ পৰা এডাল হেডফোন অৰ্ডাৰ কৰিছিলোঁ আৰু তাত মই ক'লা ৰঙৰ হেডফোনডাল অৰ্ডাৰ কৰিছিলোঁ কিন্তু মই জানিব বিচাৰিছোঁ যে আপোনালোকৰ ষ্ট'ৰত বৰ্তমান ক'লা ৰঙৰ হেডফোন আছে নে নাই যদি নাথাকে আপোনালোকে মোক বেলেগ ৰঙৰ হেডফোন দিব নেকি আৰু যদি বেলেগ ৰঙৰ হেডফোন দিয়ে তেন্তে কোনটো ৰং পঠিয়াব আপোনালোকে